লৈ যাবলৈ সচাঁকেই মন যায় কিয়নো নেদেখা ঠাই চাবলৈ খুব মন যায় তাত কিন্তু পৰিৱেশটো কেনেকুৱা তাত পানী বা যিটো আমাৰ মানে সু মানে উশাহ নিশাহৰ যিটো ব্যৱস্থা আৰু সেইখিনি কেনেকুৱা প্ৰদূষণ নে নে এনেকুৱা এনেকুৱাও চাব লাগিব বা যিটো ভৌগোলিক

সেই ঠাইডোখৰলৈ যাবলৈ আমি অভিজ্ঞ তামানে গাড়ী যি পাইলট মানে ডাইভাৰ

যাতে চুৰ ডকাইত ধৰ্ষণ আজি কাৰ্য্য হৈ থাকে সেইবিষয়েও চকু দিব লাগিব তাত যাতে কোনো বিপদত নপৰে বা সুকলমে আমি ঘূৰি আহিব পাৰোঁ